এই সাংস্কৃতিক প্ৰথাবোৰ নৱপ্ৰজন্মই কঠোৰভাৱে পালন কৰেনে নৱপ্ৰজন্মই কঠোৰভাৱে পালন কৰে আজি কালি নৱপ্ৰজন্মই মানে স্মাৰ্টতো নৱপ্ৰজন্মৰ ওচৰত পঢ়া শুনা সেই কাৰণে আজি কালি নৱপ্ৰজন্মই পালন কৰা দেখা যায় আমি বিশেষকৈ বিহু তাৰ পিছত বিভিন্ন ধৰণৰ মানে ভক্তিমূলক বা তেনেকুৱা কামবিলাক কৰা যায় বিহু আমি তিনিটাকৈ পালন কৰোঁ বিহু বহাগ বিহু যাক ৰঙালী বিহু ৰঙৰে উৎসৱ বুলি কোৱা জনা যায় আমি অসমীয়াত আৰু বহাগ বিহুত আমি বিভিন্নতা মানে থলুৱা সাংস্কৃতিক সাজ পোচাক পৰিধান কৰি বিহু নাচিবলৈ অহা যোৱা দেখা যায় বা আমিও যাওঁ আৰু বিহুত আমি ৰঙালী বিহুত বিভিন্ন ৰং ধেমালিও কৰা হয় সেইকাৰণে ৰঙালী বিহু বুলিও কোৱা হয় তাৰ পিছত আমি আহিল ভোগালী বিহু ভোগালী বিহু যাক মানে মাঘ বিহু বুলি জনা যায় আৰু তাত দুটা নাম আছিল মাঘ বিহু বা ভোগালী বিহু ভোগালী বিহু বুলি ক'লেও বুজি পোৱা যায় বা মাঘ বিহু বুলি ক'লেও বুজি পোৱা যায় ভোগালী বিহুত আমি মানে বিশেষকৈ তেতিয়া কি হয় খেতি চেতিবিলাক মানে শেষ কৰা হয় শেষ কৰি উঠি সকলোৱে মিলি মানে ৰাতি আমি মেজি মানে দিনত মেজি বনাওঁ ল'ৰাবিলাকে বা ঘৰত মাঁহতে পিঠাপনা বা তেনেকুৱা বস্তুবিলাক লাড়ু তেনেকুৱা বস্তুবিলাক বনাই আৰু সেইবিলাক মানে আমি উৰুকা বুলি কওঁ বিহুৰ যোনটো মাঘ বিহুৰ আমাৰ অসমীয়া কেলেণ্ডাৰ মাঘ বিহুৰ মাঘৰ এক তাৰিখে মাঘৰ এক তাৰিখে নহয় একসুৱেলী মাঘৰ এক তাৰিখৰ আগদিনা মানে দুমাহিৰ দিনা যোনতো দুমাহিৰ দিনা আমি মানে সকলোৱে মিলি কিনে ৰাতি ভাত চাত বনাই সকলোৱে গাঁৱৰ মানুহ মিলি ভাত খোৱা যায় আৰু এক তাৰিখে আমি ৰাতিপুৱা কিছুমানে ৰাতিপুৱা কৰে আৰু আমি বিশেষকৈ ৰাতি কৰোঁ আমি গধূলি সময়ত মেজিতো জ্বলাই দিওঁ সেই আৰু এটা বিহু হ'ল কাতি বিহু কাতি বিহুক কঙালী বুলি জনা যায় কাতি বিহুত আমি পথাৰত চাকি তাকি দিয়ে তেতিয়া মানে কাতি বিহু বিশেষকৈ লক্ষীক আদৰা হয় লক্ষী মানে কি কয় যেতিয়া ধান খেতি হয় আমাৰ বিশেষকৈ অসমীয়াসকলৰ ধান খেতি মেইন অসমত ধান খেতিয়ে প্ৰধান বুলি জনা যায় ধান খেতি কৰে ধান খেতি তেতিয়া পথাৰত চাকি দিয়ে বা ঘৰত চাকি দিয়ে প্ৰসাদ চসাদ এইবিলাকৰ ব্যৱস্থা কৰে নাম ঘৰত চাকি জ্বলাই নাম ঘৰত সদায় চাকি জ্বলাই কিন্তু সেইদিনা অলপ ব্য়তিক্ৰম মানে আমাৰ অঞ্চল বা গাঁওবাসী বা অসম আমি পোহৰাই তুলো চাকিৰে মিঠাতেল শলিতা এইবিলাকে চাকি দিওঁ জ্বলাওঁ আজিকালি মমবাতি চমবাতি লগোৱা দেখা যায় কিন্তু মমবাতি আমি বিশেষকৈ লগাব নালাগে সেয়াই আৰু আমাৰ সংস্কৃতিৰ মূল্যবোধসমূহ ওপৰত আমাৰ ধৰাবন্ধাৰ শিথিল হোৱাৰ বিষয়ে আপোনাৰ মতামত সংস্কৃতিৰ মূল্যবোধৰসমূহৰ ওপৰত ধৰাবন্ধা থাকিব লাগে কাৰণ ধৰাবন্ধা নাথাকিলে আজিকালি সংস্কৃতিবোৰ নোহোৱা হৈ গৈছে আজিৰ ল'ৰা ছোৱালী বা আমাৰ ভৱিষ্যত প্ৰজন্মৰ নৱপ্ৰজন্মই ভৱিষ্যতে যিবিলাক নৱপ্ৰজন্ম আহিব ভৱিষ্যতে যিবিলাক সন্তানে আমাৰ সাংস্কৃতিৰ বিষয়ে নাজানিব তেতিয়া গতিকে সংস্কৃতিৰ বিষয়ে জনাটো জৰুৰী সেই কাৰণে ধৰাবন্ধা থাকিব লাগে ধৰাবন্ধা নাথাকিলে আমাৰ সংস্কৃতিবোৰ হেৰাই যাব সংস্কৃতি হেৰাই গ'লে মানে আমাৰ অসমীয়াৰ বাবে বিপদ লাজৰ বিষয় অসমীয়াৰ বাবে লাজৰ বিষয় বা যিকোনো জাতিৰ বিষয়ে নহওক নিজৰ সংস্কৃতি ধৰি ৰাখিব লাগে নিজৰ নিজৰ সংস্কৃতিটো ধৰি ৰখাটো মানে কৰ্তব্য আৰু সেই কৰ্তব্যটো ধৰি ৰাখিবলৈ আমি ধৰাবন্ধা শিথল কৰাটো প্ৰয়োজন কাৰণ আজিকালি দেখা যায় বিশেষকৈ গাওঁ অঞ্চলত গাওঁ অঞ্চলৰ মানুহবিলাকে আজি কালি মানে মডাৰ্ন কালচাৰটো ল'ব ধৰিছে মডাৰ্ন কালচাৰটো মানে মদ ভাঙ এইবিলাকৰ ওপৰত বেছিকৈ ল'ৰা ছোৱালীবিলাক আসক্ত হোৱা দেখা যায় গতিকে মই ভাবো এই সংস্কৃতি বা এনেকুৱা বিষয়ৰ কামবিলাকেই এইবিলাকো অলপ ঠিক কৰিব সমাজত প্ৰভাৱ আনিব এইবিলাকে গতিকে সংস্কৃতি ওপৰত মানে মোৰ শিথিলতাটো কি ধৰাবন্ধা শিথিলতাটো থাকিব লাগে ধৰাবন্ধা নাথাকিলে একো বস্তুৱে মানে আজিকালি নাথাকে কাৰণ প্ৰত্যেকটো বস্তুৰ ধৰাবন্ধা থাকিবই লাগে ধৰাবন্ধা নাথাকিলে বস্তুটো হেৰাই যোৱাৰ মানে বহুত ভয় থাকে বা হেৰাই যাব ধৰিছে তেনেকুৱা কথা গতিকে ধৰাবন্ধা থকাটো প্ৰয়োজন